হেল্ল' কি কৰি আছা অঁ অঁ ঘৰতেই নে অঁ বাকী ঘৰত ভাল অঁ ভালেই এনেই বহি আছোঁ অঁ খালোঁ খালোঁ তুমি অঁ বাকী অন্য কিবা কিবি কাম বন অঁ অঁ ক'ত কৰা এতিয়া অঁ অঁ ময়ো হেৰি আকৌ এই স্কুল এখন আনিছোঁ প্ৰি প্ৰাইমাৰী স্কুল তাৰপৰা ইস্কুলৰ কিছুমান মানে বস্তু ল'বলগীয়া আছে তাৰপিছত সেইটো কাৰণে ভাবিছিলোঁ কালিলে মানে টাউনফালে যাম বিশালত সোমাই এই স্কুলৰ ল'বলগীয়া কিছুমান যাৱতীয় বস্তু আছে তাতে বজাৰ কৰিম বুলি ভাবিছিলোঁ অঁ সেইটোকে ভাবিছিলোঁ তোমাক বোলো লগ ধৰোঁ লগ ধৰি দুইজনী গুচি যাওঁ নেকি কিবা বজাৰ কৰিবলগীয়া আছে অঁ অঁ তেতিয়াহ'লে কিমান সময়ত যাব পাৰিবা সন্ধিয়া পৰলৈ অঁ হ'ব দিয়া মই তেতিয়া ঘৰৰ পৰা অলপ সোনকালে ওলাই যাম ওলাই গৈ মই অঁ অঁ কৰি মেলি অঁ অঁ মই কৰি মেলি আজৰি হৈ অকণমান মই ঘৰৰ পৰা সোনকালে ওলাই যাম মোৰ লেবাৰ অফিচত অলপ কাম আছে সেই কামখিনি কৰিব লাগে লেবাৰ কাৰ্ডখন মানে আকৌ অনলাইন কৰাব লাগে অঁ সেইখিনি কৰি মিলি লৈ তাৰপিছতে অলপমান মানে অন্য বজাৰো আছে বাহিৰত কৰিবলগীয়া বিশালৰ বাহিৰত নহয় মই লেবাৰোৰ পৰা হেৰিয়ালৈ যামগৈ এই চেম্বাৰ অ'ফ ইস্কুল যামগৈ তাতো অকণমান কাম আছে অঁ স্কুলৰ পৰা আহি আকৌ অঁ পাৰিম বিশালতে চাম কিছুমান কাপোৰ তাতো পাই নহয় অলপ কমতে অ'ফাৰত পাই যায় হয় নেকি অঁ গৈছিলা নি তালৈ অঁ অঁ কি কি আনিলা আগত ইমানকে আনিলা নে বিয়াবাৰু ওলাইছে নেকি অঁ কিবা বিয়া বাৰু ওলাই নেকি লৈ ল'লা যে হয় নেকি অঁ তেতিয়া ময়ো চামগৈ নহ'লে তাতে অঁ যদি কমত দি আছে ল'ম আকৌ চা্ঞ্চ পাওঁতে তেতিয়াহ'লে হেৰি কৰিম বিশাচালত ল'ব হেল্ল' অঁ ফোনটো কি হৈ গৈছে জানো পটককে সেই বিশালত ল'বলগীয়াখিনি লৈ আকৌ বাহিৰত কৰিম বাকী ইমান দেৰিকে নোসোমামগৈ আৰু তেতিয়া তুমি অকণমান অফিচৰ পৰা সোনকালে উলাবা অঁ সেইটোৱে অঁ অফিচৰ পৰা অলপ সোনকালে উলাই দিবা উলাই দি আমি পাৰ্ক ফালে আহিম তাৰপিছত পাৰ্কৰ ফালৰ পৰা নহ'লে বিশাললে যাম বিশালত সন্ধিয়া পৰত সোমায়েই ভাল লাগে

অঁ অঁ সেইটোকে কৰিম আৰু নহ'লে কাইলে আমাৰ ইয়ালৈকে গুচি আহা নেকি ইয়াতে থাকোঁ ময়ো এতিয়া ময়ো এতিয়া অকলে অকলেই থাকোঁ ছোৱালী আৰু মই থাকোঁ অঁ তেতিয়া ঘৰত কৈ আহিবা নহ'লে অঁ অঁ বাকী তেজপুৰৰ যে দিগন্তহঁতৰ বিয়ালৈ মাতিছে নে নাই হয় নেকি ঠিক অঁ মাতিছে চিঠি পঠাই দিছে হোৱাটছ আপতে অঁ উলােৱাবা নহ'লে মোৰ লগতে যাম নহয় ক'বও পাৰে এতিয়া আছে নহয় দিন ধৰা বিয়ালৈ বিহু পাছতহে সিহঁতৰ বিয়া এপ্ৰিলৰ বিশ তাৰিখ

এই গোলাঘাট চাইদৰ গোলাঘাট ছাইডৰ কইনা কইনা মানে কি আগতে লৈ আহিব অঁ ইয়াৰ পিছত হেৰি কৰিব মানে ৰিচেপশ্যন কৰিব পিছত অঁ অঁ সেইটোৱ সেই বিশ তাৰিখৰ দিনা ৰিচেপশচন দিব ইয়াত অঁ কইনা তাৰ আগতে আনিব গতিকে উলাবা নহ'লে সেইদিনালে যাম যদি নিমন্ত্ৰণ দিয়ে দিবও পাৰে পাহৰি আছে চাগে আৰু সিহঁতিও ব্যস্ত যে এতিয়া অঁ অঁ তাতে ল'ব লাগিব বিয়ালেও বিয়ালৈ বুলি এযোৰ ল'ব লাগিব অলপ ভাল কাপোৰ অঁ অঁ চাবগৈ লাগিব দিয়া বাকী তোমালোক মামাহঁতৰ ফালে ভাল অঁ মামা ঘৰৰ পৰা অঁ মামাৰ ল'ৰাটো এতিয়া কিহৰ পালোগৈ অঁ ক'ত পঢ়িছে অঁ ভালেই চাগে পঢ়াত অঁ ঠিকে আছে তেতিয়াহ'লে আইতা অঁ অঁ অঁ অঁ অঁ অঁ অঁ তোমাৰ হেৰি জি এছ টিত সোমোৱা কিমান দিন হ'ল অঁ অঁ কি কৰিব লাগে তাৰ অঁ অঁ আৰু কোনোবা ল'লে ক'বাচোন আমাৰ এই ভটিজা এজনী পঢ়ি মেলি এনে এতিয়া পঢ়াও এৰিলে ঘৰতে আছে হয় নেকি অঁ নহয় মই আকৌ তেতিয়া নেজানো ধৰাচোন তুমি তাত কৰি আছা বা কিবা এটা বুলি জনা হ'লে ক'বলে ভাল হ'লহেঁতেন কৈ থৈছিলে ক'ৰবাত তেনেকে কাম চাঙৰ সুবিধা পালেই আকৌ মানে কি এতিয়া মই স্কুলতে সোমাই যাব পাৰিলহঁতেন কিন্তু তাই এনেই পঢ়া মানে আনক পঢ়োৱা মেলোৱা বিষয়টো ওপৰত ইমান জ্ঞান নাই যে অঁ অঁ সেইটো হয় বাৰু হেৰি তাইৰো কম্পিউটাৰ আছে অঁ অঁ তুমি আকৌ তেনেকুৱা সুবিধা পালে আগতীয়াকেই জনাই থ'বা মোৰ ছোৱালী এজনী চিনাকী ছোৱালী এজনী আছে কম্পিউটাৰ এডুকেশ্যন তাইৰো আছে বুলি অঁ অঁ মোক পাহৰি নাযাবা খালি মই কৈ থৈছোঁ আৰু কথাটো অঁ অঁ দাদাই বিয়া পাতিলে নেকি আপোনালোকৰ অঁ অঁ দাদাই অঁ দাদাই কি কৰি আছে এতিয়া অঁ ক'ত এতিয়া অঁ হয় নেকি এল পি নে এম ই অঁ অঁ ঠিকে আছে তেতিয়া হ'লে অঁ অঁ অঁ মই এই তোমালে ফোন এটা কৰিম কৰিমকে থাকি গুচি যায় কৰিবলে নাপাওঁ এতিয়া মনতে ভাবিলোঁ মানে কাইলে অকমান বেছিয়ে বজাৰৰ মানে গধুৰ বজাৰ কেইটামানেই আছে তাৰপৰা চিন্তা কৰিলোঁ তাতে এতিয়া ইস্কুলৰ বস্তুখিনি তাতে প্ৰায়খিনি পোৱাই যায় ধৰাচোন ফাইলৰ পৰা ধৰি কেঁচি চেচিৰ পৰা ড'ৰ মেট কিবা কিবি এইবিলাক বস্তু তাতেই পায় তাতে পাম ফিল্টাৰ চিল্টাৰ বিচাৰিলেও পাম তাতে

অঁ অঁ তাৰ পৰা সেইকাৰণে আকৌ বিশাললে মানে লগ এটা নহ'লেও যাবলে বেয়া যে অঁ তেতিয়া তুমি গুচি আহিবা ইয়াত তাতো ৰুমতো অকলেই থাকা অঁ অঁ ঠিক আছে ইয়ালে লগতে গুচি আহিবা তেতিয়া আমি একেলগে ইয়ালৈকে ঠিক আছে হ'ব তেতিয়াহ'লে মই কথাটো কৈছিলোঁ পাহৰি নাযাবা এই অফিচৰ পৰা অকণমান সোনকালে ছুটি লৈ ওলাই দিবা অ'কে দিয়া গুড নাইট